মই মোৰ পিছ চোতাল বা বাগিচালৈ চৰাইক আকৰ্ষিত কৰাৰ বাবে মই মোৰ বাগিচাত ভিন্ন ধৰণৰ ফল মূলৰ গছ ৰুওঁ ফল মূলৰ ভিন্ন ধৰণৰ গছ যেনে আম কঠাল লিচু বগৰী ভিন্ন ধৰণৰ গছৰ ফল ৰুওঁ আৰু সেই গছৰ ফলবিলাক তেওঁলোকে খাবলৈ আহে আৰু চৰাইবোৰে যাতে ভিন্নৰঙী ৰং দেখি সেই ফুলবিলাকত পৰিবলৈ আহে ভিন্ন ধৰণৰ ফুল বছৰৰ প্ৰায় সংখ্যক ফুলি থকা ফুল ৰুবলৈ যত্ন কৰোঁ তাত ভিন্ন ধৰণৰ ফল ফুলৰ ৰস খাবলৈয়ো ভিন্ন ধৰণৰ চৰাই আহে তাৰে ভিতৰত ভাটৌ বালিমাহী মৌপিয়া আৰু শালিকা চৰাই ফুলৰ ৰস আৰু ফুলৰ গুটি খায় এনেদৰে ফল মূলৰ ফল মূল লগাই মোৰ বাগিচাখন বা পাছফালৰ চোতালখন ৰঙীন কৰি আৰু চৰাইৰ খাদ্য যোগাৰ কৰি সিহঁতে দেখি পেলাই আকৰ্ষিত হৈ যাতে মোৰ বাগিচাডৰাত পৰেহি তেনেধৰণে ৰাখোঁ আৰু গছবিলাকত সাধাৰণতে সিহঁতৰ ভাল লগা ধৰণেৰে কিছুমান অকণমানি অকণমানি বাহ সাজি থওঁ আৰু তাতে সেই গছৰ ডালিবিলাকত সিহঁতে নিজে আহি কিছুমানে তাতে বাহ সাজি সিহঁতৰ জীৱন যাপন কৰিবলৈয়ো আহে পোৱালিৰ তেওঁলোকে কণি পৰা পোৱালি জগোৱা ইত্যাদি ধৰণৰ কামবোৰ সেই মোৰ অকণমানি বাগিচাখনত কেইবাজাতৰো চৰায়ে বাস কৰে